অঁ নমস্কাৰ দাদা অঁ এই আপোনাৰ তাত ৰেডমি নোট টেন প্ৰ' ম'বাইলটো এভেইলেবল হ'বনে অঁ অঁ তাৰ দামটো কিমান আচ্চা এতিয়া সেইটো

অঁ হয় হয় সেই সেইটো দামতে মানে আৰু বেলেগ ইয়াতকৈ কিবা বেটাৰ কিবা অপচন আছেনে ম'বাইলৰ

আচ্চা মোক মানে একদম মানে ইমাৰজেঞ্চি লাগিছিলে ন গতিকে এতিয়াতো নাই ন অঁ আচ্চা অঁ অঁ ইয়াৰ এনেই ফিচাৰ্চবিলাকৰ কথা কওকচোন কেমেৰা কোৱালিটী আকৌ ৰেম

আচ্চা আচ্চা এনে অঁ হেং চেংটো নামাৰে ন ফোনটো অঁ অঁ ঠিকে আছে দিয়ক তেতিয়া হ'লে অঁ ঠিক